অঁ হেল্ল' বাইদেউ মই জুনু বৰবৰাই কৈছোঁ মই বৰ্তমান মানে এই চাহৰ খেতি কৰি আছো চাহৰ খেতিটো এতিয়া মানে মই আৰু উন্নত ধৰণে কৰিব বিচাৰিছোঁ কেনেকৈ কৰিলে ভাল হ'ব আপুনি কওকচোন

হয় হয় ধন্যবাদ বাইদেউ হয় হয়